আমাৰ ঘৰৰ মানুহ হৈছে চাৰিজন মা পাপা আৰু দাদা মই আৰু ঘৰৰ ওচৰতে আছে বৰ্তা আৰু খুৰা আছে বৰ্তাহঁতৰ ঘৰৰ বৰ্তমান বৰ্তা ঢুকাইছে এতিয়া তেহেঁতৰ ঘৰৰ মানুহ আছে তিনিজন বৰমা দাদা আৰু বা আছে দাদা বৰ্তমান ঘৰত নাথাকে গুৱাহাটীতে থাকে আৰু খুৰাহঁতৰ ঘৰৰ মানুহ হৈছে তিনিজন খুৰা খুৰী আৰু সৰু ভাইটি এটা আছে ভাইটিটো এতিয়া তৃতীয় শ্ৰেণীত পঢ়ি আছে আৰু দেউতাৰ বায়েক এজনীও আছিলে বায়েকজনী আমি আপা বুলি কওঁ আপাহঁতৰ ঘৰৰ মানুহ আছে পাঁচজন আপা আছে নিচা আছে আৰু দাদা বৌ আৰু সৰু ভণ্টি এজনী আছে বন্ধুৰ কথা ক'বলৈ হ'লে বন্ধু আছে তিনি চাৰিজন মান আমি লগ চগ পায়েই থাকোঁ